আপোনাৰ পৰিয়ালৰ সদস্যকসকলৰ নৃত্যৰ প্ৰতি আগ্ৰহ আছেনে অঁ আছে আমাৰ দেউতাই যাত্ৰা কৰিছিল আৰু ফক ডান্স ৰাভা কৃষ্টি কৰিছিল আৰু গানো গাইছিল আৰু মোৰ ভাইটিহঁত নাচি ভাল পায় এতিয়া এতিয়া ভণ্টিও নাচে গানো গায় মই নিজেও গান গাওঁ মাজে মাজে ডান্সো কৰিছিলোঁ

মা দেউতাই আমাক সৰুতে নৃত্যৰ কোনো প্ৰশিক্ষণ দিয়া নাছিল আমি গাঁৱৰ মানুহবিলাকে ৰাভা ৰাভা কৃষ্টি ফক ডান্স নাচা দেখা পাইছিলোঁ ইহঁতক চাই চায়ে আমি নাচিবও শিকাইছিলোঁ গাব শিকাইছিলোঁ আকৌ দেউতাহঁতৰ যাত্ৰা কিবা আখৰা দেখি দেখি আমি আমিও সৰু সৰু ল'ৰা ছোৱালীবিলাকে পথাৰত নাচিছিল গাইছিল চবেই গাঁৱৰ মানুহ মিলাই মিলাই কেনে এতিয়া ডাঙৰ ডাঙৰ হৈকেনে ভকেলত ক্লাছিকেল ল'লোঁ বিচাৰক পাছ কৰিলোঁ

গাঁৱৰ মানুহবিলাকে কোনো প্ৰশিক্ষণ নলয় এনেকে শিকায় নাচিব শিকায় গাব শিকায় গাঁৱৰ মানুহবিলাকে এটা দুটা শিকাই দিয়ে নাচিব গাব এনেকেই আমি শিকাইছিলোঁ সৰুতে মোৰ পৰিয়ালত নৃত্য কৰি নৃত্য কৰাতো চবে খুবেই ভাল পায় দেউতা দেউতাই কৰিছিল কাৰণে ল'ৰা ছোৱালীবিলাকেও চবেই গায়ো ভাল পায় নাচিও ভাল পায় এই দেউতাই আমাৰ আমি জন্ম হোৱাৰ আগৰ পৰাই যাত্ৰা কৰিছিল ৰাভা কৃষ্টি ফক ডান্স কৰিছিল আৰু আমি ই তিনি চাৰিজন ল'ৰা ছোৱালী হোৱালৈকে দেউতাই বলো খেলিছিল যাত্ৰা কৰিছিল কৃষ্টি কৰিছিল কাৰণে ল'ৰা ছোৱালীবিলাকেও চবেই ভাল পায় এতিয়া ভাইটিহঁতেও বল খেলে কেতিয়াবা কেতিয়াবা এনেই ডান্সো কৰে আৰু ভণ্টীয়ে আধুনিক কেছেট নৃত্য ফাংচনত কিবা প্ৰতিযোগিতা কৰিব যায় এ আছে ইহঁতেও ভতিজি সাত বছৰীয়া হ'ল এতিয়া সি নাটক কৰে মোৰ ময়ো নাটক কৰোঁ গান গাওঁ মোৰ নাটক কৰা ঠাইডোখৰ নাম হ'ল বাদুংডুপ্পা কলাকেন্দ্ৰ তাতে ছামাৰ ভেকেশ্যন জুলাই মাহত এক হয় তাতে আমাৰ ভাটিজা কৰিব আহে কৰ্মশালা কৰিব আহে তাতে এনেকে চব পৰিয়ালৰ মানুহখিনিয়ে চব গানৰ লগত নৃত্যৰ লগত জড়িত আছে